আধুনিক বাইকিং বা মটৰচাইকেল চলোৱাত প্ৰযুক্তিবিদ্যাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এতিয়া যাক মই ক'বলৈ বিচাৰিছোঁ ধৰি লওক আপুনি ক'ৰবালৈ গৈছে আপুনি গৈছে যেনিবা যোৰহাটলে আপুনি ৰাস্তা নেজানে এতিয়া আমি যিহেতু প্ৰযুক্তিবিদ্যা আছে আমাৰ হাতত মোবাইল আছে

কেনেকে যাব লাগিব কিমান ট্ৰেফিক আছে আগফালে বানপানী আছে নেকি আগফালে দলং আছে নেকি বা আগফালে কিবা ধৰণৰ সমস্যা আছে নেকি বা কোনটো ৰাস্তা ভাল কোনফালে শ্বৰ্টকাট আছে কোনখন গাঁৱত আমি আমি গাঁৱেদি আমি যাম আমি সেই সকলোবোৰ আমি প্ৰযুক্তিবিদ্যাত অৰ্থাৎ মেপত আমি চাই ল'ব পাৰিম এক্সোৱেলি এতিয়া আমাৰ বিভিন্ন ধৰণৰ বাইক ৰাইডিঙত আমি এতিয়া তেলৰ প্ৰয়োজন হয় এতিয়া যিহেতু আমি যদি আমি অচিনাকী জেগা এটালে যাওঁ তেতিয়া আমিটো চাব লাগিব যে ক'ত তেল আছে এইটোতো আমিতো চাব নোৱাৰোঁ ন আমিতো নেজানো ন ঠাইডোখৰ কোন ডোখৰত আছে এতিয়া আমি সেইটো চাৰ্চ কৰিব লাগে আমি মেপত সেইটো যি এটা প্ৰযুক্তিবিদ্যা সেই প্ৰযুক্তিবিদ্যাৰ সহায়তে আমি আমি তেল ডিপুৰ কোনডোখৰত আছে কোনটো তেল ডিপুৰ কিমান দূৰত বা কোনটো তেল ডিপু বন্ধ হৈ আছে কোনটো খোলা হৈ আছে সেই কোনটো কেতিয়ালৈকে বন্ধ হৈ থাকিব কেতিয়া কোনটো খুলিব আমি সেই সকলোবোৰ আমি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতে চাব পাৰোঁ এতিয়া চব চব প্ৰযুক্তিবিদ্যাৰ অন্য এটা ৰূপত ইউটিউব আমি ইউটিউবতে চাব পাৰোঁ কোনডোখৰ ঠাই কেনেকুৱা তাৰ বৈশিষ্ট্য কি কোনডোখৰ ঠাইত আমাৰ কিমান মিনিট লাগিব কেনেকৈ যাব লাগিব এই সকলো কথা আমি গম পাম প্ৰযুক্তিবিদ্যা আৰু প্ৰযুক্তিবিদ্যা বুলি ক'লে অকল ইউটিউবেই নহয় প্ৰযুক্তিবিদ্যা অৰ্থাৎ যিবোৰ আমি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ বা ইণ্টাৰনেটৰ সহায়ত বা অন্য তথ্য সংৰক্ষণৰ লগতে আমি পুনৰ সেইটো পাব পাৰোঁ সেই সকলো আমি প্ৰযুক্তিবিদ্যাৰ ভিতৰতে পৰে আমি উদাহৰণস্বৰূপে মই এটা ঘটনা ক'ব বিচাৰিছোঁ মই এবাৰ গৈছিলোঁ আপোনাৰ যোৰহাটলে যোৰহাটত গৈ থাকোঁতে আপোনাৰ মই যিহেতু যোৰহাটলে সিমান নেযাওঁ গতিকে এটাও ৰাস্তা নেজানোঁ এবাৰ প্ৰথম অৱস্থাত মই গৈ থাকোঁতে ৰাস্তা হেৰুৱালোঁ

যিহেতু ই এটা প্ৰযুক্তিবিদ্যা আৰু প্ৰযুক্তিবিদ্যাৰ যিহেতু আমাৰ এতিয়া ভাৰতৰ লগতে অসম লগতে গোটেই বিশ্বখন অগ্ৰগতিৰ দিশেৰে বা উন্নত দিশেৰে আগবাঢ়িছে প্ৰযুক্তিবিদ্যাৰো ব্যৱহাৰ বাঢ়ি বাঢ়ি গৈ আছে আৰু প্ৰযুক্তিবিদ্যাৰ যি আমি ব্যৱহাৰ সেই ব্যৱহাৰৰ দ্বাৰা আমি এটা নিখুঁত আমি পৰিমাণ পৰিণাম ছৰী আমি এটা নিখুঁত পৰিণাম আমি তাৰ দ্বাৰা পাব পাৰোঁ

অন্য বিভিন্ন এপছ আছে যাৰ দ্বাৰা আমি আগফালে ট্ৰেফিক আছে নেকি ট্ৰেফিক লাইট কেনেকুৱা ৰঙা হৈ আছেনে হালধীয়া হৈ আছেনে কি ৰঙৰ হৈ আছে আমি সকলো জানিব পাৰোঁ তাৰপিছত বৰ্তমান প্ৰযুক্তিবিদ্যা বুলি ক'বলৈ গ'লে বিভিন্ন ধৰণৰ এপছ আছে যেনে উবেৰ বা অন্য মটৰ ভেহিকুল বা অ'টো ভেহিকুল সেইবোৰত সেইবোৰ আমি এঠাইৰ পৰা আনঠাইলৈ যাবলৈ আমি বিভিন্ন বুকিং কৰিব পাৰোঁ অৰ্থাৎ এজন

দূৰৰ ঠাইৰ পৰা আপোনাক নিবলে আহিব আৰু আগতে ঠাইডোখৰ আপোনাক পৰ্যটন কৰোৱাব তাৰপিছত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ বুলি ক'বলৈ গ'লে আমি অন্যত ব্যৱহাৰ কৰা বিষয়ে ক'ব পাৰোঁ যিহেতু এতিয়া আমাৰ বাছ বা ট্ৰেইন আমি টিকেট যিহেতু আজিকালি অনলাইনতে কটা হয় ইও এটা প্ৰযুক্তিবিদ্যা আগৰ দিনত কোনো এঠাইলৈ যাবলৈ টিকেট কাটিবলৈ আমি ৰে'ল ষ্টেচনলৈ যাব লগা হয় বা সেই ৰে'ল ষ্টেচন যাবলৈ হ'লে আমি এঠাইৰ পৰা আনঠালে যাবলগীয়া হয় আৰু এই ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই আমি মোবাইলৰ এপছৰ সহায়ত আমি টিকেট কাটিব পাৰোঁ এতিয়া মটৰ বাইক চলোৱা প্ৰযুক্তিবিদ্যাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এতিয়া মটৰ বাইক বুলি ক'বলৈ হ'লে মটৰ মটৰ বাইকতো আমি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ লগ লাগি থাকে এতিয়া বিভিন্ন ধৰণৰ মটৰ বাইকত তাৰে ব্ৰেণ্ড উদাহৰণ স্বৰূপে ক'ব পাৰি বাজাজ আপাচী তাৰপিছত টিভি আছিল বিভিন্ন ধৰণৰ বাইকত প্ৰযুক্তিবিদ্যা তাত আমি লগ লাগি থাকে আমি কিছুমান ব্লুটুথ লগ লগাব পাৰোঁ য'ত আমি বাইকতে গান বজাব পাৰোঁ তাৰপিছত আমি বাইকত স্ক্ৰীণ লগাই মেপ চলাব পাৰোঁ তাৰপিছত আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ মোবাইল ব্যৱহাৰ নকৰাকে আমি মোবাইলত আপোনাৰ মটৰ গাড়ীতে চাই চাই বহুত দূৰ যাব পাৰোঁ তাৰপিছত আমি অন্য এটা ক'বলৈ গ'লে প্ৰযুক্তিবিদ্যাৰ দ্বাৰা আমি যিকোনো ঠাই যিটো আমি যাব বিচাৰোঁ সেই ঠাই কিমান সময় লাগিব কিমান তেল খাব কিমান আপোনাৰ কোনটো ঠাই কেনেকুৱা কিবা ৰাস্তা বেয়া নেকি সেই সকলো কথা আমি প্ৰযুক্তিবিদ্যাৰ সহায়তে জানিব পাৰোঁ অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ যিহেতু বৰ্তমান আজিকালি হেলমেটতো বিভিন্ন ব্লুটুথ লাগি থাকে যাৰ দ্বাৰা আমি মোবাইলটো ব্যৱহাৰ নকৰাকৈ হেলমেটতে আমি এজনৰ লগৰ এজনৰ এজনে আনজনৰ লগত বাৰ্তালাপ কৰিব পাৰোঁ এতিয়া যিহেতু বাইক চলাই থাকোঁতে মোবাইল বা অন্য আপোনাৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰাটো উপযোগী নহয় সেয়ে বৰ্তমান আপোনাৰ বাইকতে স্কিন লগাই দিয়া হৈছে আৰু লগতে আমি কিছুমান মোবাইল হোল্ডাৰ আমি বাইকতে নিজে ফিট কৰি ল'ব পাৰোঁ যাৰ দ্বাৰা আমি আপুনি আপুনি আপোনাৰ মেপখন চাই চাই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে